আমি মাছ মাৰি তাৰমানে বহুত ভাল পাওঁ আমি সৰু কালৰ পৰাই আমি মাছ মাৰোঁ তাৰ মানে হেৰি মাছৰ কথা ক'লে এনে আমি এ এখন চাঙী লৈ পেলাই ডাউৰি ডাউৰি যাওঁ যাই পেলাই সেই চাঙীখনতেই মাছ দুটা এটা তেনেকুৱাকে ধৰোঁ তাতে গোটে জোক জোক গিলাখানে লেও লেওৱেই ধৰে এনে একেবাৰে কৰঙানকলে জোক আহে খামছেই জোক দলিয়াই দিওঁ আমি তাৰপৰাই আৰু সেই মাছ আমি তেনেকুৱাকে মাৰি মাৰি এতিয়া বিয়া হৈ আহিও আমি তাৰমানে মাছ মাৰোঁ কোনোবাই এগলা বিলগিলিয়াখানত কোনোবাই যদি মাছক যায় নহয় আমি ডাউৰি যাওঁ তাৰ পৰাই টেক্টৰ মাৰিলে তাত ডাউৰি যাওঁ যাই পেলাই আমি মাছ মাৰোঁ কিছুমানে সেই জালেদিও মৰা যায় চাৰিঠেঙিয়া জালেদি তাৰপৰাই জাকৈ খালৈ নিও নিজাকৈ খালেইদি তেনেকুৱাকে মাৰোঁ মাৰি পেলে কেতিয়াবা আমি তাৰমানে এক কিলো পাওঁ কেতিয়াবা আধা কিলো পাওঁ সেই মাছ আনি আমি শুকাই থোৱাখিনি থলোঁ খোৱাখিনি খালোঁ টেঙাইদি বনাম তাৰপৰা আদা জ্বলাই দি তেনেকুৱাকে জাল দিম তাৰপাৰাই মাছ ভাজিম তাৰপাৰাই খুইলাম পুঠি মাছ বগৰিয়াই বগৰিয়াই তাৰমানে আমি এই কি বুলি কোৱা খাৰ দি তাতে উলতিয়াই উলতিয়াই দি আমি পুঠি মাছ ডাঙৰ ডাঙৰ পুঠি মাছ আমি ধুনীয়াকে হুল্লে তেনেকুৱাকে মাছ খাওঁ আমি তাৰপৰাই ধুনীয়াকৈ মাছবিলাক শুকুৱাই থৈ দিম থৈ পেলাই এটা হেৰি অলপ অলপকে তাৰমানে আমি যেতিয়া মাছ নোহোৱা হ'ব সেই মাছখিনি আমি শুকুৱাই পেলাই থৈ সেই মাছ জুতুৱা এটা কৰি তাৰমানে আমি খাৰেদি জাল দি বা ভাজি শুকান মাছ নে সলেই পেলে সলেই পেলে মাছটো সেনেকুৱাকে খাওঁ আমি তাৰপৰা আজিকালি ল'ৰা ছোৱালী গিলাখানে মাছ মাৰিব টান পায় হাতত নখত তামানে মাটি ভৰকিব নখ বেয়া হ'ব লেতেৰা হ'ব ভৰি হাতগিলা লেতেৰা হ'ব সেইকাৰণে মাছ মাৰিব নাযায় ল'ৰা ছোৱালীগিলাখানে তাৰমানে বোকাত নামিলে গাত বোকা লাগিব লেতেৰা হ'ব আমাৰ সেইটো নাই আমি বোকাতেই লুতুৰি পুতুৰি হৈ আমি মাছ মাৰি মাছ খাই তাৰমানে আমি সেই কৰিছিলোঁ বিয়াৰ দিনা আমি সেই বিয়াৰ দি তাৰমানে বিয়াৰত কাৱৈ মাছ শ'ল মাছ বৰ্লী মাছ ডাঙৰ ডাঙৰ শিঙি গিলাখান আমি সেতে এতে এনেকুৱাকে ধইৰ্ছিলোঁ এই শিঙি মাছে একেবাৰে বেজী দি শাল মাৰি দিয়েইনা দিলে আৰু সেই মা বিষত থাকিব নোৱাৰোঁ তাৰপৰা কিছুমান সময় বহোঁ আমি বহি পেলাই আকৌ মাছ ধৰোঁ ডাঙৰ ডাঙৰ শ'ল একোটা দুয়োখান হাতেদি তাৰমানে হেঁচা মাৰি পেলাই মাত ধৰোঁ ধৰি আমি খালৈ ভৰ্তি কৰাটো বেলেগেই আমি তাৰমানে কাপোৰতো বান্ধি মাছ আনিছিলোঁ আজিকালি ল'ৰা ছোৱালীগিলাখানক কোনো মতে মাছ মাৰিব নাযায় পথাৰত নামনে তাৰমানে এলেহুৱা আৰু ল'ৰা ছোৱালীগিলাখনৰ হেৰিয়ে ফেচেলিটীয়ে বেলেগ আমি তাৰমানে মাছৰ কথা ক'লেই আমি আচৰা জালো মাৰোঁ এতিয়াও মই তাৰমানে আচ্ৰা জাল কেতিয়াবা এনেই পুুখুৰীত চাব চাই পেলি মাছ আহিলেও নাহিলেও তাৰমানে চাতকে হ'লেও তাৰমানে কিবা কৰি আনোঁ আৰু চাৰিঠেঙীয়া জাল আছে আমাৰ সেই জাল মাৰোঁ হেৰি ডুম এটা আছে ডুমটোত মাছ মাজে সময়ে আহি থাকে চাৰিঠেঙীয়া জালখনেদি আমি মাছ ধৰোঁ তাৰপাৰাই কেতিয়াবা পথাৰত ট্ৰেক্টৰ মৰা শুনিলে এই টেকটাৰৰ পিছে পিছে যাই তাতো মাছ ধৰি আনোঁ আমি সৰু ল'ৰা ছোৱালীখিনি মাছক যাবা নিদিয়ে তাৰমানে আমাৰ ৰাপতেই আমি মাছক যাওঁ মাছ আনোঁ আনি তেনেকুৱাকে মাছ আনি আমি টেঙায়েদি বনাম আদা জ্বলা জাল দিম তাৰপৰাই কি বুলি কয় শুকুৱাই থৈ পেলাই তেনেকুৱাকে খাম তাপা হা পুঠি ডাঙৰ ডাঙৰ পুঠি পালে সেই পুঠি আমি খাৰে আৰু সেই নিমখে হেৰি লেটেই লৈ ধুনীয়াকৈ মাছটো খোলাত দি তেনেকুৱাকে সান তাৰ জুতি এটা বেলেগ গতিকে আজিকালিৰ ল'ৰা ছোৱালীগিলা নাজানে কেনেকুৱাকে মাছ খাব লাগে কেনেকুৱাকে কি কৰিব লাগে আগৰ মানুহে হাল বাইছিল হাল কেনেকুৱাকে হাল বায় কেনেকুৱাকে গৰু গৰুৱেদি হাল বায় সেইগিলাখান নাজানেই নাজানে কাৰণে চলি গিলাখানে চব তামানে এলেহুৱা হৈ গৈছে এতিয়া এই ল'ৰা ছোৱালীখিনি তাৰমানে মাছ মাৰিব দিলে সিহঁতে তাৰমানে কি মাছ মাৰিব লাগে বুলি কয় লাগে নিমখ ভাতে খাব তেনেকুৱা তাৰমানে আমাৰ সেইটো নহয় মাছ গেটে আনলে আমি দুটা পুৰি হ'লেও খাম বা জাল দি হ'লেও খাম কিবা কৰি হ'লেও খাম আমি মাছ কিবা কৰি হ'লেও আমি মাছ আনোৱেই তাৰমানে আমি এনেকুৱাকে এলেহুৱা হৈ নাথাকো আৰু আজিকালি ল'ৰা ছোৱালী গোটাই এলেহুৱা হৈ গৈছে মাছ পুঠিটো নিবিচাৰে বেলেগেই একডাল শাকো বিচাৰি নানে আমি শাক পুচেলি আমি পথাৰৰ পৰা শাক বিচাৰি আনো আনি শাক বনাওঁ বনে তেনেকুৱাকে ভাত দিছিল আজিকালি তাৰমানে হেই বোৱাৰী বেটী গিলাখনে শাকেদি ভাত খাব নোৱাৰে সিহঁতক দালি লাগিব আলু লাগিব দোকানৰ পৰা দালি আলু আনি দিলেই সেনতে আৰু বনাব পাৰে কিন্তু আমাৰ সেইটো নহয় আমাক দালি আলু আমি নহ'লেও আমি চলি যাব পাৰোঁ তাৰমানে আমি নিজেই বিচৰা শাকেদি পৰা বস্তিত ঢেঁকীয়া শাক আছে আমি ঢেঁকীয়া আনিম ক'বা লাওৰ আগ আনিম ক'ৰবাত কি দিয়ে তেনেকুৱাকে আনিম বনাওঁ বনাই আমি খোৱা বোৱা কৰাৰ আমাৰ হেৰি আছে আজিকালি তাৰমানে বোৱাৰী বেটীগেল হেন নোৱাৰে এনেকুৱা কৰিব তাৰমানে সেঁহেতক সম্পূৰ্ণ যোগাৰ দিব লাগিব তেতিয়াহে বনাব পাৰিব গতিকে আগৰ আগৰ কথাই আজিকালি কথাই পৰিৱৰ্তিলে বহুত তাৰমানে সলনি হৈ গৈছেনে সেই সেই পৰিৱেশত আমি তাৰমানে চলিবও শাস্তি পাওঁ আমি মাছ বিচৰা মানুহ আমি মাছ বিচাৰিবই লাগিব কিন্তু আমি যদি মাছ গিটা বিচাৰি যাওঁ আমাৰ বোৱাৰী বেটীগিলাখানে বা ছোৱালীগিলাখানে খোৱাত ভাল পাব আমাৰ ছোৱালীগিটাই মাছেই নাখায় তাৰমানে সিহেঁতে মাছে গোন্ধায়ে গোন্ধয়ে নাখায় তাৰমানে মাছ কোনোমতে নাবাচেও নাখায়ো গতিকে আমাৰ সেইটো নহয় এই আশাতেই হেঙাৰ ভাঙি হ'লেও আমি মাছত যাম কিমান ডাঙৰ ডাঙৰ মাছ আমি খালত ভৰাই লৈ আহিম হাতেদি হেতিয়াই হেতিয়াই হেতিয়াই হেতিয়াই আমি মাছ ভৰ্তি কৰি আনো কিন্তু আজিকালি ল'ৰা ছোৱালীগিলা মাছ হেতিয়াব পানীতে নামনে আমি যেতিয়াই মাছ হেতিয়াই যাম নহয় আমাক জোকেই তাৰমানে কৰঙন খুলি পি যায় তথাপি আমি তাৰমানে জোক পেলাই থাকিম মাছ ধৰি থাকিম